মই আলহী আহিলে সাধাৰণতে মাছ আনো মাংসও আনো আৰু আনি প্ৰথমতে মাংসখিনি বনাও মাংখিনি ধুই মেলি ল'লো ধুই মেলি তাৰপিছত নিমখ হালধি গামলা এটাত নিমখ হালধি লৈ পিঁয়াজ সানিলো পিঁয়াজ তেল নহৰু আদা তাৰপিছত অকণমান জীৰা গুড়ি ধনিয়া গুড়ি তাৰপিছত জালুক গুড়ি সেইবিলাক দিকিনে ভালকৈ সানি লওঁ সানি লৈ মেলি অলপ দেৰি থৈ দিওঁ অলপ দহ পোন্ধৰ মিনিটমান থওঁ আৰু থৈ মেলি তাৰপিছত লাহেকৈ কেৰাহীখন বহাই দিওঁ কেৰাহীখন বহাই তাত অলপ তেল দিওঁ তেল দিয়া পাছত প্ৰথমতে দিওঁ তেজপাত দুটা তেজপাত দুটা দিয়াৰ পাছত তাৰপাছত নহৰু আদা সেইবিলাক পিচি এটা পে'ষ্ট বনাও পে'ষ্টটো বনাই তাৰ তেজপাত দিয়াৰ পিছত সেই নহৰু আদাখিনি দিওঁ তাত পেষ্টটোত পেষ্টটো দিয়াৰ পাছত অলপ দেৰি ভাজি মেলি তাত অকণমান নিমখ আৰু অকণমান হালধি গুড়ি দিওঁ হালধি গুড়ি দি মেলি অলপ দেৰি ভাজো ভাজিকিনে তাৰপিছত মাংসখিনি দিওঁ মাংসখিনি ভাজো অলপ দেৰি মাংসখিনি ভজা হোৱা পাছত সেইখিনি হাফ ফ্ৰাই কৰি মেলি ছাইদত থৈ আকৌ এখন কেৰাহীত তেল দি আলুখিনি ফ্ৰাই কৰি লওঁ আলুখিনি সাধাৰণতে ফ্ৰাই কৰি ল'লে মাংসখিনি দেখিবলৈ ভাল হয় আৰু অলপ সোৱাদো হয় সেইকাৰণে আলুখিনি ফ্ৰাই কৰি লওঁ মই আলুখিনি ফ্ৰাই কৰাৰ পাছত মাংসখিনি আকৌ গেছটো অকণমান বঢ়াইপিনে ভাজি লওঁ ভাজি থাকো তাৰপিছত লাহেকৈ অকণমান পানী দিওঁ পানী দিয়া পাছত আকৌ লৰাই থাকো লৰাই লৰাই লৰাই যেতিয়া অলপ মা পা পানীটো শুকাই যায় তেতিয়া সেই ভজা আলুখিনি তাতেই দি দিওঁ ভজা আলুখিনি দিয়া পাছত আকৌ লৰাও আকৌ লৰাই মেলি আকৌ পানী অলপ দি মেলি হেৰি কৰো লৰাই থাকো লৰাই থকা পাছত যেতিয়া অকণমান গ্ৰেভী টাইপ হয় বস্তুটো আকৌ অকণমান পানী অলপ বেছিকৈ দি দিওঁ পানী অকণমান বেছিকৈ দি তাৰপিছত ঢাকন মাৰি থওঁ ঢাকন মাৰা পাঁচ মিনিটমান পাছত আৰু আকৌ উদঙাও উদঙাই মেলি চাওঁ যে মাংসখিনি হৈছে নাই সিজিছে নাই তাৰপিছত যেতিয়া মাংসখিনি হ'বলৈ হৈছে তেতিয়া অকণমান মিট মচলা দিওঁ মিট মচলা যেতিয়া উতলি থাকে মিট মচলাটো দিব লাগে তেতিয়া ভাল হয় সোৱাদ হয় অলপ মিট মচলাটো মিট মচলা দিয়াৰ পাছত যেতিয়া আৰু অলপ দেৰি দুই তিনি মিনিটমান আকৌ অকণমান উতলাও উতলা পাছত যেতিয়া নমাবলৈ হয় নমাব সময়ত তেতিয়া অলপ গৰম মচলা দিওঁ গৰম মচলাখিনি দিলে ঘৰত যদি কেনেবাকৈ ধনিয়া পাত থাকে সেইজীয়া ধনিয়া থাকে তেতিয়া সেই মিট মচলা দিয়া পাছত নমোৱা পাছত মানে অলপ ধনিয়া পাত আনি পেনে কাটিমেলি তাত দিওঁ তেতিয়া অলপ দেখিব মানে গোন্ধটোও ভাল হয় খাবলৈও সোৱাদ হয় সেইটো কাৰণে ধনিয়া পাত অলপ দিওঁ তেনেকৈ বনাই মেলি আলহীক তেনেকৈ খোৱাই ভাল পাওঁ তাৰোপৰি মই এটা নিৰামিষ চবজিও বনাও লগত নিৰামিষ চবজিটো বনাও মানে এই যেনেকৈ গাজৰ মূলা মটৰ আকৌ ফ্রেন্সবিন ফ্রেন্সবিন আলু দাংবডি সেইবিলাক মিক্স কৰি এটা মিক্স চবজি বনাও মিক্স চবজিবিলাক বনাব হ'লে প্ৰথমতে অকণমান হেৰি ফুৰণ দিব লাগে তেলত তেলত ফুৰণ অলপ দি মেলি তাৰপিছত পিঁয়াজ দিব লাগে পিঁয়াজ দি অলপ লৰাই মেলি তাৰপিছত নিমখ হালধি নিমখ হালধি দিয়া পিছত তাৰপিছত পাচলিখিনি যিখিনি কাটি থৈছিলো পাচলিখিনি পাচলিখিনি কাটি থোৱা পাচলিখিনি তাত দি মেলি ভাজি দিওঁ ভাজি অলপ দেৰি লৰাই মেলি ঢাকি দিওঁ ঢাকি দিয়া পাছত আকৌ অকণমান দেৰি লৰাও লৰাই মেলি আকৌ ঢাকি দিওঁ তেনেকৈ যেতিয়া অকণমান পাছত যেতিয়া নমাব সময় হৈছে আৰু তেনকুৱা টাইমত ঢাকনিখন উদঙাই থব লাগে তেতিয়া বস্তুটো ড্ৰাই হয় শুকান হৈ যায় মানে অলপ শুকান হ'লে ভাজিটো খাবলৈ ভাল হয় তেতিয়া ধুনীয়া হয় তেতিয়া অলপ শুকান হ'লে মানে সেইটো কাৰণে মানে সেই হেৰি শুকান যেতিয়া হয় তেতিয়া গেছটো অফ কৰি দিওঁ গেছটো অফ কৰি তাৰপিছত নমাই দিওঁ আৰু তেনেকৈ কৰি দুখন বনাওঁ আৰু মাংসৰ আঞ্জা আৰু মিক্স চবজি বনাই মেলি তাৰোপৰি মানে ছাটনি অলপ বনাওঁ ছাটনি মানে মানিমুনি মুচনদৈ নৰসিংহ ভেদাইলতা তাৰপিছত টেঙেছি এইখিনি মিক্স কৰি লগত মানধনিয়া মানধনিয়া ধনিয়া জেনেৰেল ধনিয়াটো যোনটো সেইটো সেইকেইটা মিক্স কৰিপেনে অলপ যদি বাদাম থাকে কেঁচা বাদাম কেঁচা বাদাম থাকিলে কেঁচা বাদামৰ লগত একেলগত ছাটনি বনাই মেলি দিওঁ সেই তাত তাৰপিছত নিমখ হালধি অ' নিমখ অলপ দিব লাগে নিমখ দিপেনে তাৰপিছত অকণমান তেল কেঁচা তেল তাৰপিছত যেতিয়া সানো তেতিয়া অকণমান নেমু চেপি দিলে ভাল হয় ছাটনিখিনিত আৰু অকণমান নেমু চেপি দিলে ভাল হয় আৰু তেতিয়া খাবলৈ ভাল হয় আৰু ছাটনিখিনি তেনেকৈ খোৱাওঁ আলহীক তেনেকৈ শুশ্ৰূষা কৰো আৰু আমি